মোৰ মানে মোৰ আটাইতকৈ গৌৰৱান্বিত বিষয় হ'ল মানে মই মই আমাৰ দেউতাৰ চাৰিটা ল'ৰা ছোৱালী তাৰ ভিতৰত ময়েই একেবাৰে সৰু সৰুৰ পৰাই মোৰ মানে বহুত সহজ সৰল মানে যোনে যি কৰিছে কৰি থাকক আৰু মই নিজৰ ভাগৰ কামখিনি কৰি থাকোঁ আৰু মানে বেলেগৰ দুখটো মই একেবাৰে চাব নোৱাৰোঁ মানে একেবাৰে চাব নোৱাৰোঁ কোনোবাই কিবা ক'লে মই সহজতে ন' বুলি নকওঁ সহজতে হয় বুলি কৈ কামখিনি কৰি দিওঁ তাৰ পাছত এনেকে নিজে তাৰ মাজত নিজকে পঢ়া শুনাৰ মাজত ব্যস্ত ৰাখি কাম কৰি মানে মে মেট্ৰিক পাছ কৰিলোঁ তাৰপিছত মোৰ বাইদেউৰ বিয়া হ'ল বাইদেউৰ বিয়া হোৱাৰ পিছত বাবু এটা হ'ল বাবুটো এনেতে মাৰা গেলাক মাৰা যোৱাৰ পিছত মোৰ ইমান বেয়া লাগিল মানে সেই সময় সেই সময়খিনিত মই পঢ়িবও লাগে আৰু মানে বাই বাইদেউৰ কথাটোৱে চিন্তা কৰি খুব দুখ লাগি থাকে বাবুটোও মাৰা গেলাক তাইও কান্দি থাকে তাৰপিছত তাৰপিছতে তাৰ তাৰপিছত মানে বাইদেউ আকৌ প্ৰেগনেণ্ট হ'ল হোৱাৰ পিছত মোক মা মায়ে ক'লাক কি পঢ়া শুনাৰ মাজত বাইদেউকো চাব লাগিব বাইদেউ তাতে বাইদেউ তাতেও যাই থাকিব থাকিব লাগিব তাৰপিছত মই ভাবিলো অহ হয়তো দেখোন বা তাইৰ জীৱনটোৱে ইমান তাই ইমান কষ্ট কৰি কৰি হেৰি কৰলাক মইনো তাইক নোচোৱাকৈ থাকিম নে মই মই তাতে পঢ়া শুনা কৰি বাইদেউৰ এনেতে মানে এক বছৰ আগ পিছ কৰি দুটা বাবু হ'লাক ইমান কষ্ট সেইকেইদিন মানে ৰাতি টোপনি মাৰিব নাপাওঁ এটা কোলাত লৈ থাকোঁ বাইদেউৰ তিনিবাৰ চিজাৰিং তিনিবাৰ তিনিবাৰ চিজাৰিং কৰা তিনিবাৰ চিজাৰিং কৰলি তাই উঠিব নোৱাৰে বিচনাত পৰি থাকে মই বাবুক এটাক কোলাত লওঁ এটাক হাতত লওঁ সেনেকৈ ৰাখি ৰাখি হস্পিতালত ভৰ্ত্তি কৰাব লাগে হঠাৎ হস্পিতালত ভৰ্ত্তি হ'ব লাগে দুয়োটাকে লৈ তাই বেমাৰী তাইকো তাইৰো টাইফয়েড হৈছে তাইকো ভৰ্ত্তি কৰে সেনেকৈ মোটামুটি কনটিনিও তাহাঁতক লৈ মই তাতে গুৱাহাটীত দুই বছৰ আছোঁ তাৰ পাছত দুই বছৰ থাকি অলপ অলপকৈ তাহাঁতে ডাঙৰ হ'ল চাৰি পাঁচ বছৰমান হ'ল আৰু স্কুলত দি মই বিয়া হৈ ঘৰৰ পৰা বিয়া হৈ আহিলো মই মানে তেতিয়াহে মোৰ ভাল লাগিছে কি ল'ৰা ল'ৰা দুটাক অন্ততঃ তাৰ মুখত দেখি চাই মই তাহাঁতক স্কুলত যাব পৰা কৰি থৈ আহিলো তাৰ পাছত ইয়াতো আহি মই একদম সম্পূৰ্ণ ঘৰখনৰ দ্বায়িত্ব মা দেউতা স্বামী তাৰ পাছত মানে দাদা বৌ এনেকে ধৰা ঘৰে আৰু সবে বাহিৰত থাকে আহে মই সকলোকে সেৱা শুশ্ৰূষা কৰোঁ সবৰে দ্বায়িত্ব লৈ ভালেই লাগে এতিয়া মই নিজকে সেই সাফল্য বুলি ভাবোঁ আৰু মানে কি বাবু দুটাও ডাঙৰ হৈ গ'ল মোৰো এটা বাবু হ'ল ঘৰখনকো ধুনীয়াকৈ ধৰি ধৰি ৰাখিছোঁ মানে ক'তো হেৰি নকৰা কৰি আঁচোৰ নকৰা কৰি মোৰ নিজৰ মা দেউতাকো একো দুখ দুখ নেদা কৰি মানে মা দেউতাৰ মুখতো হাঁহি বিৰিঙাই মানে সিহঁতে ভাবে আৰু কি ছোৱালীটো যা কিবা ভালকৈ আছে একো দুখ চুখ নোপোৱাকৈ ধুনীয়াকৈ আছে সেইখিনি মুখত প্ৰশান্তিৰ হাঁহি দেখি মই নিজকে ধন্য বুলি ভাবোঁ ইয়াত কৰি আৰুনো ছোৱালীজনীক কি লাগে টকা পইচাটো নালাগে মানুহৰ শান্তিটো লাগে সেইকাৰণে মই সেইখিনিয়ে ভাবোঁ কি মই তাৰমানে নিজৰ জীৱনটোৰ নিজৰ ভৰিৰ ওপৰত থিয় হৈ মানে সাফল্য বুলি ভাবোঁ